অঁ হেৰি নহয় মই কি কয় শিৱসাগৰ পৰাই কৈছিলোঁ মানে কিহ'ল আমি জাতিংগালৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ তোমালোকৰ কিবা যোৱা সুবিধা কৰি দিয়া ব্যৱস্থা আছে নেকি অঁ কেনেকুৱা ধৰণৰ সুবিধা বাৰু মানে কেনেধৰণে যাবলৈ হ'ব হয় আমি ছয়গৰাকী অঁ ছজনমান আমি যোৱা সিদ্ধান্ত হৈছে হয় ট্ৰেইনত গ'লেতো শিমলুগুৰীৰ পৰা যাব লাগিব নহ্

অঁ ৰ'ব লাগিব অঁ ঠিক আছে বাৰু হয়নি আৰু জাতিংগা পাওঁ পোৱাৰ পিছত জাতিংগাটোতো এনেই এনিশা থাকিব লাগিব চাগে অঁ তাত কিবা থকাৰ ব্যৱস্থা আছেনে ব্যৱস্থা আছে নহ্ আৰু এনেই জাতিংগাত ফুৰিবৰ কাৰণে ফুৰিবৰ কাৰণে ধৰক গাড়ীৰ ব্যৱস্থাটোও তেনেধৰণে কৰিব পৰা হ'ব নে কি আছে নহ্ অঁ এনেই তাত কেনেকুৱা ধৰণৰ বাৰু পা পৰিৱেশবিলাক অঁ তাৰ পৰিৱেশবিলাক বা এনেই কিবা মঠ মন্দিৰ চাব পৰা কিবা কিবি জাতিংগাত তেনেকুৱা হেৰি নেচাৰেল কিবা পৰিৱেশ আছেনে আছে নহ্ অঁ হয় অঁ তাত অঁ এনেই তালৈকে কিমানমান হ'বলে হ'ব ভাড়া প্ৰতি এজনৰ এজনৰ তিনি হাজাৰমানকৈ পৰিব নহ্ অঁ এতিয়া গুৱাহাটী ইয়াৰ পৰাতো এদিন গৈ যদি গুৱাহাটীত থকা হয় চাগে গুৱাহাটীতো কামাখ্যা বা অন্যান্য মন মন্দিৰবিলাক মন্দিৰটো চাগে সোমাব পৰা হ'ব তেনেকৈ সুবিধা সুবিধা হ'বনে অঁ সৰু ল'ৰা ছোৱালী লৈ গ'লে কিবা অসুবিধা হ'ব নেকি অঁ অঁ অঁ বাঢ়ি যায় নহ্ এনেই কিমানমান হ'ব বাৰু হয় অঁ এতিয়া আমি তোমাৰ লগত চাগে যোগাযোগ কৰিব লাগিব নহ্ হয়নি অঁ অঁ পাঁচজনমান নহ্ অঁ আকৌ গুৱাহাটী ফুৰিবলৈ থাকিলেওতো গুৱাহাটীও খৰচ এটা তোমাৰ এক্সট্ৰা হ'ব নহয় এতিয়া ল'ৰা ছোৱালী নিব লাগিব তাতে এতিয়া ঠাণ্ডা দিন সিহঁতৰ কাপোৰ কানিও কিনিব লাগিব আকৌ ল'ৰা ছোৱালীয়েতো কিবা কিবি ভাল বস্তু দেখিলে সেইবিলাকো চাওঁ বুলি ক'ব ল'বলৈও ইচ্ছা কৰিব তেনেকুৱা ধৰণে হ'ব চাগে অঁ অঁ হেৰি তোমাৰ এইটো এজেঞ্চি এ হয়নে তোমাৰ এজেঞ্চি টাইপত হয় জানে নহ্ অঁ অঁ অঁ অঁ আৰু এইটো অকল মানে কি অকল এইটো ছিজনতে তোমালোকে এইটো কাম কৰানে নে প্ৰতি মাহতে তোমালোকৰ এজেঞ্চিটো খোলা হৈ থাকে মানে অন্য বেলেগলৈও যোৱাৰ ব্যৱস্থা কৰি দিয়া

জাতিংগা অঁ জাতিংগাটো এডোখৰ কিবা এটা বিখ্যাত নহয় কিবা এটা হেৰিয়াৰ কাৰণে জাতিংগা জেগাডোখৰ বিখ্যাত যে বুলি কয় যে তাত চাগে পৰিৱেশটো মানে ভালেই চাগে পাহাৰীয়া জেগা নেকি জাতিংগাডোখৰ অঁ এনেই কোন ডিষ্ট্ৰিক্টত পৰেনো জাতিংগা অঁ ডিমা হাচাও নহ্ অঁ সেইবিলাক আচলতে ডিমা হাচাও কাৰ্বি চাৰ্বি মানুহবিলাকেতো বেছিভাগ চাগে বসতি

তই হা অঁ অঁ তোমালোক গৈছানি আগতে জাতিংগালৈ গৈছা নাই বাৰু অঁ অঁ এতিয়া অঁ শিৱসাগৰৰ পৰা কৈছিলোঁ আমি মানে জানুৱাৰী দুই তাৰিখত যাম বুলি ভাবিছোঁ অঁ আগতীয়াকৈতো সেইকাৰণে মানে নাম্বাৰটো পাই পিনি খবৰটো কৰিছোঁ মানে না যোৱাৰ ব্যৱস্থাটো কেনেধৰণে কৰিলে ভাল হ'ব খৰচ পাতি কিমান হ'ব তাৰপিছত আৰু কাৰণ কেলৈ ইমান দূৰলৈ যোৱাৰ কথা কেইবা দুই তিনিদিন হ'বই নিশ্চয় নহয় অঁ তেনেকৈ আমিতো নিজে ধৰক ইমান দূৰলৈ যাব নোৱাৰোঁ ধৰক চিনাকী লাগিব তোমালোকে যেতিয়া নেকি তাই তেনেকুৱা এটা তোমালোকৰ মানে সংযোগ মানে যোৱাৰ ব্যৱস্থা কৰি দিয়া যোগাযোগ ব্যৱস্থাটো তোমালোকৰ যোগেদি আছে সেইকাৰণে ভাবিলো আমি লগৰ কেইগৰাকীমানৰ সৈতে পাতিলোঁ যে সদায় দেখোন ওচৰৰবিলাকতে ফুৰি থাকোঁ ভাবিলোঁ সেইকাৰণে বোলো এইবাৰ ট্ৰীপটো অকণমান জানুৱাৰী বুলি অলপ দূৰৈৰ জেগালৈ যাওঁ গৈ ভাল লাগিব ল'ৰা ছোৱালীবিলাকৰ টাইম পাছ কৰি মানে কি ধৰক সময়টো বা নতুন বছৰ বুলি ভাল লাগিব মানে দূৰৈৰ জেগালৈ গ'লে

সেইটো কাৰণে ভাবিছোঁ মানে জাতিংগালৈকে যাওঁ বুলি সিদ্ধান্তটো কৰিলোঁ সেইটো কাৰণে মানে তোমাৰ লগত মানে যোগাযোগ কৰিব বিচাৰিছোঁ অঁ ছজনৰ ছগৰাকী বুলি কৈছোঁ এতিয়া তাকে ছগৰাকীয়ে যায়নে দুই এজন হয়টো বেছিও হ'ব পাৰে তেতিয়া দুই এজন যদি বেছি হয় গাড়ী মানে তেতিয়াতো চাগে ভাড়াটো বেছি হ'ব পাৰে মানে কি গাড়ী নিৰ্দিষ্ট মানে নিৰ্দিষ্ট চিট কেপাচিটিৰ ওপৰত গাড়ী আছে নেকি মানে ছয়জনৰ কাৰণে মাত্ৰ হয়

অঁ অঁ তেনেধৰণৰ নহ্ এতিয়া ছগ ছজন গ'লে ধৰক তেতিয়াতো আমাক গাড়ীখন বাৰু ইমান হেৰি নহ'লেও হ'ব ছজনৰ যাব পৰা সুবিধাটো কৰি দিলেও হ'ব যদি ছজনী যোৱা হয় হয়টো তাতকৈ বেছিও যদি ওলাবও পাৰে কাৰণ দিনটো যেতিয়া দীঘলীয়া কোনোবা হয়টো সময়ত কেতিয়াবা যাবও নোৱাৰে যাম বুলি ভাবিলেও তেনেকুৱা ধৰণৰ হয় আৰু অঁ ছজন গ'লে মানে ধৰক তিনি হাজাৰমানকৈ পৰিব আৰু এতিয়া এতিয়া তাত গৈ যেনিবা আমি প্ৰথম গুৱাহাটী থাকিলোঁ গুৱাহাটীত এদিন ফূৰি মেলি নেক্সট দিনা ধৰক তালৈ গৈ তাত তাত এতিয়া আমি গ'লে মানে বনাই ব খোৱা থকাটো হয় খা খোৱা এনেই পিকনিক বুলি ক'লে এনেই আপোনাৰ এটা বনভোজ নহয় জানো বনভোজ তাত আমি বনাই নিজে বনাই খাই ভাল লাগে তেনেকুৱা বনাই মেলি খাব পৰাৰ সু সুবিধা আছে অঁ অঁ বাকী বছ এনেই অঁ তেনেধৰণে দিয়ে তেনেকুৱাও সুবিধা আছে নহ্ অঁ মানে কি বনভোজ বুলি ক'লে বা ফুৰিবলৈ যোৱা বুলি ক'লে এনেই ফুৰিবলৈ গ'লে আমি হোটেল এখনত খোৱাটো এটা মান টেষ্ট হেৰিটো বেলেগ সোৱাদটো বেলেগ আৰু চৰকাৰ কি তাত আমি বনাই খোৱা সোৱাদটোও বেলেগ যিটো প্ৰীতি ভোজ নহ্ বনভোজ সেই ভোজটো মানে কি আমি যদি গোটেইকেইগৰাকীয়ে মিলি যদি বনাই মেলি খাওঁ সেইটো এটা মানে এনেই এটা ভাল লাগে আৰু মানে যিমানে হ'লেও এনে কিনিও ধৰক খাব পাৰি হোটেলতো খাব পাৰি কিন্তু হোটেলবিলাকতনো এনেই সাধাৰণভাৱে আমিও এতিয়া হোটেলত খাই থাকোঁ অঁ বনাই খোৱাতো এটা বহুত আৰু এটা আমেজ মানে অঁ

অঁ তেনেকুৱা ধৰণৰ নহ্ অঁ সেইবিলাক মানে বনাই খাওঁ বুলি ক'লেও তোমালোকৰ তাত সেই বনাই চৰু কেৰাহী সেইবিলাকতো বস্তুবিলাক কাৰণ কেলেই আমি ইমান দূৰৰ পৰাতো তালৈ বস্তুবিলাক বা নিব নোৱাৰোঁ নহ্ গাড়ীত এতিয়া তোমালোকৰ ফালৰ পৰা তাৰমানে সম্পূৰ্ণ সেইখিনি দিয়াৰ ব্যৱস্থা আছে হয় অঁ অঁ তেনেকুৱা ধৰণে অঁ দুই তাৰিখে ফিক্স বুলি মানে সঠিক বুলিয়ে ধৰি থৈছোঁ তাৰ ভিতৰতে যদি কাৰোবাৰ কিবা অসুবিধা হয় কিবা সমস্যা হয় সেইটো ক'ব নোৱাৰিছোঁ দুই এদিন হয়টো ইফাল সিফাল হ'বও পাৰে যদি দুই এদিন ইফাল সিফাল হৈ যায় আমি তেতিয়া তাৰ আগতে কথাটো আকৌ মানে জনাই দিম জনাই পিনি আমি মানে যোৱা সিদ্ধান্ত ল'ম

অঁ ছজন ছজন বুলি ধৰি থৈ দিছোঁ আৰু ছজন যোৱাটোৱেই

ছজনে যা অঁ মহিলা দু চাৰিগৰাকী আৰু পুৰুষ দুজন দুজন ধৰি থৈছোঁ তাৰ ভিতৰতে আছে বাৰু নিজৰ নিজৰ সৰু সৰু ল'ৰা ছোৱালী আছে তাকে হয়টো কোনোবা হয় ল'ৰা ছোৱালী এতিয়া সময়ত মানে কিবা এটা অসুখ বিসুখ হৈ যায় তেনেকুৱা ধৰণৰ সমস্যা যদি কোনো একো নহয় তেতিয়া হৈ যাব চাগে ঠিক আছে বাৰু তোমাক তোমাৰ পৰা এইখিনি কথা জানিব পাৰি মানে বহুত ভাল লাগিলে আমি যদি সময়ত যাবলৈ পাওঁ তোমালোকক এইখিনিকে মানে সুধি ল'লোঁ থেংক ইউ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ তোমাৰ পৰা সেইখিনি সহায় আপোনালোকৰ পৰা সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ হ'ব দিয়া